অঁ মই বেছি সময় মানে বেছিভাগ ভাত বনালে মই চৌকাতে বনাওঁ কাৰণ চৌকাত ভাত বনালে অলপ বেছি সুবিধা হয় বুলি মই ভাবোঁ মানে কি হয় চৌকাত ভাত বনালে অলপমান জুইটো বেছিকৈ উঠে মানে সকলো ক্ষেত্ৰৰ পৰাই চৌকাত বনালে সুবিধা হয় মানে গেছত অলপ বেছি মানে এইটো বেছি ৰিস্কি হয় বস্তুটো কিন্তু চৌকাত সিমান নহয় আৰু জুইটো যেতিয়া ভালকৈ উঠিব ভালকৈ আমি জুইটো উঠাই লম ভালদৰে গোটেইখিনি বস্তু আমি সামগ্ৰীখিনি আমি ৰেডি কৰি লম তেতিয়াহ'লে মানে একো অসুবিধা নহয় কাৰণ চৌকাত বনালে গোটেইখিনি সামগ্ৰী ভালদৰে মানে যিকোনো এবিধ ব্যঞ্জন আমি বনালে চৌকাত বনালে তাৰ সোৱাদটো বেলেগ উঠে গেছত বনোৱাতকৈ চৌকাত বনালে সোৱাদটো বেছি উঠে আৰু মানে বহুত সুবিধা হয় আমি এখন দুখন কামো আনকি কৰিব পাৰোঁ চৌকাত কিবা একবিধ এবিধ বঢ়াই থৈ গতিকে মই ভাবোঁ গেছত বনোৱা বনোৱাতকৈ চৌকাত বনালেও আমাৰ অলপ সময় বেছি লাগিব মানে অলপমান সময় বেছি লাগিব কিন্তু হ'লেও চৌকাত বনালে বেছি ভাল হয় বেছি ভাল হয় চৌকাত